অসমীয়া ভাষালৈ অৱদান আগবঢ়োৱা ব্যক্তিসকল বহুতো আছে তাৰ ভিতৰত স্বনামধন্য ব্যক্তি এগৰাকী হৈছে লক্ষ্মীনাথ বেজবৰুৱা যদি মই লক্ষ্মীনাথ বেজবৰুৱাৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা অসমীয়া ভাষাটো আগবঢ়াই নিয়াত যথেষ্ট মানে গুৰুত্বপূৰ্ণ ভূমিকা হাতত লৈছিলে তেখেতৰ যথেষ্ট অৱদান আছে অসমীয়া ভাষাটোৰ ওপৰত তেখেত তেখেতে বিভিন্ন সাহিত্য সাধুকথা উপন্যাস গল্প ইত্যাদি তেখেতে ৰচনা কৰিছিলে

তেখেতৰ সাধুকথাৰ ভিতৰত বুঢ়ি আই সাধু লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিলে তেখেতে আমাৰ অসমীয়া ভাষাটো আগবঢ়াই নিয়াত যথেষ্ট মানে অৱদান আছে তে তেখেত তেখেতে অসমীয়া ভাষাটো মানে আগবঢ়াই নিয়াত যথেষ্ট অৱদান আছে